পৰ্যটনসকলে ইয়াত অহা বহুতো অসুবিধাৰ সন্মুখীন হয় যেনেকৈ তেখেতসকলৰ খোৱা মেলা বাহিৰৰপৰা যিখিনি আহে কানাডা ফৰেইনৰপৰা যিখিনি আহে খোৱা মেলাৰ বহুত অসুবিধা তেনেকৈ ইডলি চাম্বাৰ ইয়াত তেনেকৈ চবত পোৱাও নেযায় আৰু পাবলৈ অসুবিধা কিছুমান জেগাত পোৱা যায় কিন্তু তথাপিতো চব সকলো জেগাতে পোৱা নাযায় আৰু তেনেকৈ ফুৰা চকাৰো বহুত অসুবিধাৰ সন্মুখীন হয় যেনেকৈ কাজিৰঙালৈ আজি বাহিৰৰ মানুহ আহি ফুৰিবলৈ যায় ফুৰিবলৈ যোৱাতো তেওঁলোকে পানী বঢ়াৰ কাৰণে বহুত সন্মুখীন হৈ যায় তেনেকৈ চোৱা মেলা কৰিব নোৱাৰে আৰু কিছুমান ক্ষেত্ৰত পৰ্যটনসকলে যেনে কিছুমান জেগাত গাড়ী ঘূৰাৰ কাৰণেও তাহাঁতৰ অসুবিধা হয় আৰু সেই গতিকে ইয়াত ট্ৰেইন কিবা কিবি হোৱাহেঁতেন অলপ ভাল ভাল হয় তেনে সুবিধাও ইয়াত নাই আৰু তেনেকৈ থকা মেলাৰো সন্মুখীন হয় সকলো জেগাতে থাকিবলৈয়ো দিগদাৰ হয় আৰু তেনেকৈ আৰু তেখেতলোকৰ কথা কথা বতৰাও মানে চব মিল নহয় আমাৰ লগ লগত কিছুমান জেগাত যেনেকৈ তেখেতলোকে ইংলিছতে পাতিবলগীয়া হয় যেনেকৈ বাহিৰৰ তামিলনাডুৰ সেইফালৰ মানুহখিনিৰো ফৰেইনৰ আহে সেইখিনিৰো অলমান মানে কথা বতৰাৰ কাৰণে তাহাঁতৰ বহুত দিগদাৰ হয় তাৰোপৰি মাজুলী মাজুলীফালে ফুৰিবলৈ যাবৰ যাব বিচাৰে যোৱাও তাহাঁতৰ বহুত সন্মুখীন হয় গাড়ী ঘূৰাৰো অসুবিধা হয় যেনেকৈ ট্ৰেইন নাই ট্ৰেইন নাই ফেৰীত যাব লগা হয় ফেৰীত ফেৰীত পানীত গৈ ফেৰীত যাই অহা যোৱা কৰিবলগীয়া হয় আৰু ঠাইৰো তেনেকৈ যেনেকৈ অসমত তেনেকৈ কাজিৰঙা পৰা আহি যেনেকৈ চিৰিয়াখানাটো তেনেকুৱা যাবলগীয়া হয় ফুৰিবলৈ আহে আহিলেও তাহাঁতৰ অকণমান মানে মানে জীৱ জন্তু চাবলৈ আহোঁতেও তাহাঁতৰ অলপমান খোজকাঢ়ি চাবলৈ তেতিয়া তেনেকৈ গাড়ীত লৈ ইফালে সিফালে ফুৰিবলৈ যোৱা হয় তাকো তাহাঁতৰ অলপমান দিগদাৰ আৰু থকা মেলা কাৰণে বহুত অসুবিধা হয় থকা মেলা কাৰণেও বহুত অসুবিধা হয় আৰু কিছুমান যেনেকৈ বাহিৰৰ দেশৰপৰা নানান মানুহ আহে পৰ্যটকসকলে তেখেতলোকৰো মানে অলমান অসুবিধা হয়